হেল্ল' অঁ অঁ এই এনেই বহি আছিলোঁ

অঁ অঁ পালেহিয়ে আকৌ বিহু নাই বনোৱাচোন তুমি বনালা নেকি অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ নাৰিকল লাড়ুটো অঁ অঁ অঁ নাৰিকালৰ লাড়ুটো প্ৰথমে ৰুকি ল'বা ৰুকি পেলাই এই অকমান চেনি দি সানি থৈ দিব লাগে থৈ মেলি হেৰি কেৰাহিখন অকমান একেবাৰে চিমত দিব লাগিব দেই চিমত দি তাৰপৰা ভাজি অলপ দহ পোন্ধৰ মিনিটমান ভাজিব লাগে ধৰ ভাজি মেলি আকৌ নমাই অঁ অঁ চেনিৰ লগতে সানি ল'লেও হয় বা চেনিখিনি আগতে অকমান নাৰিকলখিনি অকণমান গৰম কৰি ল'লেও হয় নাই লগত সানি ল'লে বেছি ভাল হয় তেনেকৈ গৰম কৰি সানি ভাজিব লাগে আৰু ভাজি ভাজি ভাজি ভাজি বোলে অকমান আঠা আঠা হৈছে বস্তুটো আঠা হোৱা পিছতে নমাই পেলাই আকৌ কিন্তু ঠাণ্ডা হ'বলৈ দিব নালাগে আকৌ দেই গৰমে গৰমে লাডু লাডু কৰি পেলাই অকমান বতাহ পোৱাকৈ মেলি দিব লাগে অঁ অঁ অঁ গৰমে গৰমে কৰিব লাগে অঁ অঁ বাৰু যদি অঁ অঁ অঁ হয় অঁ অঁ হ'ব তুমি অঁ অঁ তুমি খবৰ দিবা মই গৈ দেখুৱাই দিমগৈ অঁ বাৰু হ'ব দিয়া